মোৰ প্ৰিয় চলচিত্ৰ হৈছে উৰি দা ছাৰ্জিকেল ষ্ট্ৰাইক এইটো ফিল্মৰ মেইন হিৰ' হৈছে ভিকি কৌছল মোৰ ভিকি কৌশলক বহুত ভাল লাগে এইটো এটা কাৰণ হ'ল মোৰ ফিল্মটো বহুত ভাল লাগিছে আৰু এইটো ফিল্মটোৰ মেইন উদ্দেশ্য হৈছে পি অ কে ছাৰ্জিকেল ষ্ট্ৰাইক সেইটোৰ কাৰণে মোৰ এইটো ফিল্ম বহুত ভাল লাগিছে